হেল্ল' অলপ ষ্টেচনাৰী আইটেমৰ বাবে ফোন কৰিছিলোঁ হেৰি কিডজ আইটেম এভেলেবল হয়নে স্কুল চাপ্লাইজ আৰু টইজ স্কুল চাপ্লাইজত কালাৰ্ছ লাগিছিল আৰু স্কুলৰ যিখিনি হাৰ্ড বৰ্ডৰপৰা পেঞ্চিল ৰাবাৰ বা কালাৰ কিট যিখিনি গিফট চেট থাকে সেনেকুৱা বস্তু অলপ অভেইলেবল হ'লে ভাল আছিল পাম বাৰু পাম নে ডিছকাউণ্টছ কেনেকুৱা অলপ অলপ পালে ভাল আছিল বেছি হ'লছেলত অলপ কম পায় এক্সোৱেলি বাৰ্দডে' পাৰ্টি এটা কাৰণে লাগিছিল ত ৰিটাৰ্ণ গিফট হ'ল হয় স্কুল ছাপ্লাইজ হ'লে ভাল আছিল আৰু লগত ৱাটাৰ বটলছ বা টিফিন বক্স এনেকুৱা কিবাও লাগিছিল বা কিবা আপোনাৰ তাত গেইমছ হ'ব নেকি ক'ব পাৰিব নেকি কিবা গেইমছ ছেইম বাচ্ছাৰ অলপ ভকেবুলাৰি হওক নলেজ থকা কিবা গে'মছ টিছিং লাৰ্ণিং টাইপ

ছোৱালী স্পেচিয়েল কিবা আছে দল গেমছত নাই ন মানে বাৰ্বি চাৰ্বি পাজল অ' অ' অ' অ' অ' আৰু আৰু স্কুল ছাপ্লাইত আপুনি টেন পাৰ্চেণ্ট ক'লে ন হয় আৰু টইজত কিমানমান পাৰ্চেণ্ট আহিব আপুনি অলপ ছিক্সটিন ফিফটিন কৰি দিয়ক ভাল হ'ল হয় তেতিয়া মই অলপ বাল্কত ল'লোঁ হয় অ' অ' হেৰি ঠিক আছে বাল্কত ল'ম আৰু আপোনাৰ হাৰ্ড বৰ্ড ছাৰ্ড বৰ্ডতো চেম পাৰ্চেণ্টিজ নে

অ' অ'কে অ' ঠেংক ইউ দিয়ক ঠিক আছে